আমাৰ চোতালত যদি আমি ধান মেলি থওঁ আমাৰ হাঁহ কুকুৰা আমি নিশ্চিত কৰিব পাৰোঁ কেনেকে এবেলা বান্ধি আৰু এবেলা মেলিও আমি এটা ধানৰ ধানৰ পৰা আমি নিশ্চিত কৰিব পাৰোঁ হাঁহ কুকুৰা আমি নিশ্চিত কৰিবলৈ হ'লে মানে এবেলা বান্ধি থওঁ আৰু খাদ্য দিবলগীয়া হয় হাঁহ হাঁহৰ লগত ভাত আৰু ভাত আৰু তুঁহগুড়ি মিলাই ধান চাউল চব মিলাই পিনি আমি বা হাঁহৰ দিয়াৰ যতন যতনত আমি দোকনী বুলি কওঁ সেইটো গামলা বা কিবা এটা দি পিনি দিলে মানে আমাৰ সেইখিনি খায়ো আমাৰ এবেলা সিহঁতি নিশ্চিত হয় নিশ্চিত হৈ কৰিব ৰাখোঁ ধান চোতালত যেতিয়া আমি ভিতৰলে আমি তুলি আনো বা তাতে ঢাকি ঢুকি থওঁ তেতিয়া আমি হাঁহ কুকুৰা খোলোঁ তেতিয়া আমাৰ একো নিশ্চিত কৰিবলগীয়া নহয়ও কেলে আমি য'ত যেনেকে পৰি আছে ধান বা নিশ্চিত আমি একো তেতিয়া ৰাখিব দ একো দৰকাৰ নপৰে কেলে হাঁহ কুকৰা খাবই হাঁহ কুকুৰা নেখালে মানে কেনেকে এটা কণী দিব কেনেকে আমি উপাৰ্জন কৰিব পাৰিম এবেলা বান্ধিলে এবেলা আমি ঘূৰি থওঁ সেই এবেলাতে আমি সকলো ধান চোতালত মেলি দিলেও আমাক কুকুৰাই খাই একো শেষ কৰিব নোৱাৰে কেলে আমি ধান খাবলে দিওঁ আমাৰ ধান নেখাইহিও সময়ত খাব দিলে আমাৰ কুকুৰা হাঁহ কুকুৰা একোৱেই আমনি নকৰে আমি একো ৰখিবলগীয়াও নহয় তেনেকে সেনেকে নিশ্চিত হয় আমাৰ হাঁহ কুকুৰা পুহিলেও আমাৰ একো অপকাৰ ধানৰ পৰা বা হেৰিয়া ৰ'দত ধান দিলেও আমাৰ একো চোতালত ধান থাকিলে একো আমি একো কৰিব নোৱাৰে কেলে আমি নিজৰ এটা নিজে আমি যতন কৰি ৰাখোঁ হাঁহ কুকুৰা গঁৰালটো যদি আমি চাফ চিকুণকে বান্ধো দিনটো বান্ধি ৰাখোঁ কুকুৰা গঁৰাল চফা কৰি আনি আকৌ বান্ধিবলে হ'লে চফা চিকুণ হয় সেনেকেই আমি ৰাখি নিশ্চিত কৰোঁ আৰু কুকুৰা হাঁহ কুকুৰা হাঁহ কুকুৰাখিনি যতন ল'বলে হ'লে মানে ধেই তাত এটা ৰ'দ হাঁহ কুকুৰা গঁৰালটো আমি ধুনীয়াকে গঁৰালটো আমি ৰোগ আঁতৰাবলে হ'লে মানে ৰ'দ ঘাই জেগা হ'ব লাগিব চেচুকীয়া হ'ব নালাগিব গঁৰালটো চাফ চিকুণ কৰি ল'ব লাগিব পটাচ পানী পেলাব লাগিব তাত মেডিচিন পাউডাৰ দিব লাগিব সকলোখিনি দূৰ কৰিবলে হ'লে মানে এই বেমাৰ ৰোগ দূৰ কৰিবলে হ'লে গোটেইখিনি সেইখিনি কাম কৰিব লাগিব নিজেও যতন কৰিব লাগিব নিজৰ এটা উপাৰ্জনৰ কাৰণে নিজে যতন কৰি ৰাখিব লাগিব সেই আমি এতিয়া হাঁহ কুকুৰা পুহিলে মানে দিনটো আমাৰ অকমান ছুটী নাই বুলি ক'ব পাৰি কেলে তাহাঁতৰ লগত পালন কৰি থাকিলে হয় তিনিমাহৰ মূৰে মূৰে বেজী ছমাহৰ দুটা বেজী মানে বছৰেকত চাৰিটা মানে বেজী দিয়া হয় এশ এশ বেজী হ'লে কুকুৰাক বেজী দিব পৰা হয় সেই কুকুৰা বেজী দি আমি এটা ৰোগৰ পৰা নিশ্চিত কৰি ৰাখোঁ তেতিয়াও হাঁহ কুকুৰা এটা ইংগিত নাহে ইংগিত মানে হ'ল এটা বেমাৰৰ ইংগিত বা বেমাৰ আমি বেজী দিওঁ বেমাৰ ইংগিতৰ জেগাডোখৰ যদি চাফ চিকুণ কৰি ৰাখোঁ ভেটি ওখৰ কৰি ঘৰটো ওখ কৰি আৰু মুচি মেলি ধুনীয়াকে যদি ব্লিচিং শ্লিচিং দিয়া হয় হোত আমি আমি নিশ্চিত কৰি ৰাখিবলে পাৰোঁ গঁৰালত গঁৰালটো চাফ চিকুণ কৰাটোৱে আমাৰ নিশ্চিত ৰোগৰ পৰা আঁতৰি থাকিবলগীয়া হয় ৰোগত আমি চব সকলোখিনি কুকুৰাক দিয়া হয় আৰু সেইখিনিয়ে আমাৰ খেতিয়ক আৰু কুকুৰা হাঁহ কুকুৰা পোহা মানুহৰ সেইখিনিয়ে আমাৰ মানে যতন যত্ন লোৱা হয় যত্ন ল'লেহে আমি এটা ফলাফল লাভ কৰিব পাৰোঁ